সময়ৰ লগে লগে ৰাজনৈতিক দৃশ্যপথ সলনি হৈ আহিছে একালত ৰাজনীতি বুলিলে হিংসা হত্যা কোনো ধৰণৰ বেমেজালি নাছিল বৰ্তমান ৰাজনীতিত কাজিয়া হিংসা জাতিগত হিংসা ব্যক্তিগত হিংসা এই হিংসাবিলাকে ৰাজনৈতিক দৃশ্যপট সময়ৰ লগে লগে সলনি কৰি আহিছে আগৰ সময়ত ৰাজনৈতিকভাৱে দেশখন চলিলেও তাত কোনো বেমেজালি হত্যা হিংসা নাছিল আজিৰ দৰে কিন্তু আজিৰ তাৰিখত সময়ৰ লগে লগে ৰাজনীতিত বিভিন্ন ধৰণৰ হিংসা হিংসি জাতিগত ধৰ্মগত ইত্যাদিয়ে ঠাইলৈ পৰিৱেশ বিনষ্ট কৰি পেলাইছে আগৰ ৰাজনীতিত দেশখন পৰিচালনা কৰাত ৰাজনীতিয়ে কোনো ধৰণৰ সংকটৰ সন্মুখীন হ'ব লগা নহৈছিল আজিৰ পৰ্যায়ত ৰাজনৈতিক দৃশ্যপট এনেধৰণে সলনি হৈ গৈছে য'ত ধৰ্ম ধৰ্মীয়ভাৱে জাতিগতভাৱে বিভিন্ন ধৰণে ভাগ ভাগ হৈ দেশখন পৰাজগতাৰ সৃষ্টিৰ ফালে গতি কৰিছে যাৰ ফলত ৰাজনৈতিক দৃশ্যপট দিনে দিনে সলনি হৈ গৈ আছে আগত সকলো ধৰ্মৰ মানুহে একেলগে ৰাজনীতি কৰিছিল কিন্তু তাৰ ঠাইত আজি ধৰ্মীয়ভাৱে জাতিগতভাৱে ৰাজনীতিত প্ৰভাৱ পেলাইছে যি ৰাজনীতিয়ে দেশৰ সুস্থিৰতাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব লগা হৈছে য'ত

আজি দেশখন চলাই নিয়াত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে য'ত বিভিন্ন ধৰণৰ সমস্যাসমূহে গা কৰি উঠিছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিছে আগৰ যি শান্তিৰ বাতাবৰণ ৰাজনীতিত যি ধৰণৰ মিলাপ্ৰীতি আজিৰ তাৰিখত মিলাপ্ৰীতি পৰিৱৰ্তে হিংসা হিংসাই বাহ লৈছে আৰু হিংসাই দেশখনক অস্থিৰ কৰি পেলাইছে ৰাজনৈতিক চিন্তা চৰ্চা অস্থিৰ কৰি তুলিছে মানুহৰ মাজত মিলাপ্রীতি নোহোৱা কৰি তুলিছে আজিৰ ৰাজনৈতিক পৰিস্থিতিত মিলাপ্রীতিৰ পৰিৱৰ্তে হিংসা হিংসিয়ে বাহ লৈছে পূৰ্বৰ যি ৰাজনৈতিক পৰম্পৰা সময়ৰ লগে লগে অস্থিৰ হৈ পৰিছে আজিৰ তাৰিখত এই ৰাজনীতিয়ে দেশখন সুচাৰুৰূপে চলাত বহুত বাধাৰ সন্মুখীন হ'ব লগা হৈছে উন্নয়নৰ ক্ষেত্ৰতো বহুত বাধাৰ সন্মুখীন হ'ব লগা হৈছে গতিকে সময়ৰ লগে লগে ৰাজনৈতিক দশ্যপট পূৰ্বৰ তুলনাত দ্ৰুতগতিত সলনি হৈ গৈছে এই সলনিয়ে দেশখনক অস্থিৰ কৰি তুলিছে আৰু দেশখনৰ ৰাজনৈতিক দৃশ্যপট দ্ৰুতগতিত সলনি হৈ গৈছে